অঁ কওকচোন গাখীৰ তুমি কোন জেগাৰপৰা ক'লা বাৰু কোন জেগাৰপৰা ক'লা বাৰু অঁ কালি মানে তোমাৰ আগবেলা যে হেৰি ফোন যে কৰিছিলা মোক অঁ গম পালোঁ গম পালোঁ গম পালোঁ অঁ অঁ এই বগাকৈ ল'ৰা এটা আহিছিলে হয় নাই কি গাখীৰটো কি বেয়ানো গাখীৰটো বেয়া হ'ব নালাগে

আৰে তেনেকুৱা হৈছেনে তুমি গাখীৰ আৰু বেলেগ পৰা আনিছিলা নেকি নাই মোৰ গাখীৰটো বেয়া হ'ব নালাগে আপুনি ভালকৈঐ আপুনি বেলেগ ক'ৰবাৰ গাখীৰ মিক্স হৈছেবা এ নাই নাই গাখীৰটো তেনেকুৱা হ'ব নালাগে আপুনি ভালকৈ থৈছিলে ক'ত বাৰু ওচৰত ওচৰৰ কোনোবা চুুবুৰীয়া মানুহেওতো কিবা খেলি মেলি কৰিব পাৰে ন মোৰতো এতিয়া তোমাৰ ওঠৰজন কৰ্মচাৰী আছে এতিয়া আৰু কৰ্মচাৰী তোমাৰ গাখীৰটো এতিয়া মই নিদোগৈ ন মোৰতো এতিয়া মইতো ডাইক্ট ফাৰ্মতে থাকোঁ ফাৰ্মৰ পৰা গাখীৰতো বিভিন্ন জেগালৈ যায় আৰু

নাই নাই ভাইটি তুমি চোৱা গাখীৰটোৰ যিটো তেনেকৈ বেয়া ওলাব নালাগে আৰু গাখীৰটো তুমি যে ডাইৰেক্ট কৈ দিলা পেলাই দিলোঁ কিবা হ'ল তুমি গাখীৰটো কিবা প্ৰমাণ দিব পাৰিবা জানো ফটো চটো কিবা ভিডিঅ' চিডিঅ' কৰিছিলা নেকি গাখীৰখিনিৰ অঁ গম পাইছে হ'লেও তুমি ভালকৈ কথাটো চাই লোৱা এতিয়া ময়োতো এতিয়া ব্যৱসায় কৰা মানুহ ময়োতো এতিয়া একেৰাহে বোলে তোমালোকৰ গাঁৱত গাখীৰ দিম বা মই আমুকৰ ঘৰত গাখীৰ দিম

অঁ ঠিক আছে তোমালোকৰ এই বিমলাপতি তিনিআলিটোত নহয় জানো ঘৰটো ঠিক আছে মই কাইলে যাম বাৰু মই কাইলে যাম পাক এটা খালী পইচাটো ডাঙৰ কথা নহয় কিন্তু মানুহৰ মানে কি হয় সেইবোৰ অঁ অঁ অঁ ময়ো কাইলৈ সিহঁতক সুধিম কৰ্মচাৰীখিনিক আপুনি বাৰু ইমান মোক বেয়া পাব নালাগে মই কাইলৈ যাম আপোনাক মোক আপোনাক ফোন কৰিম ৰাতিপুৱা অঁ আপুনি ৰিচিভ কৰিব খালি মই গৈ আপোনাক চব হেৰি কৰি আহিম একো হেৰি কৰিব নালাগে এনেকুৱা কেতিয়াবা ভুল হৈ যায় কেতিয়াবা অঁ ঠিক আছে